সোতৰ জানুৱাৰী দুহেজাৰ পাঁচ বিছ জুন দুহেজাৰ ছয় পঁচিছ আগষ্ট দুহেজাৰ পোন্ধৰ বাইছ মাৰ্চ দুহেজাৰ বাৰ একৈছ জুন ঊনৈছশ পঞ্চান্নব্বৈ